হাঁহ কুকুৰা পুহিবলৈ পুহিলে আমাৰ যথেষ্টখিনি সুবিধাও হয় কিন্তু তাৰ মাজতে আমাৰ হাঁহ কুকুৰা হাঁহ কুকুৰা পুহিবৰ কাৰণে কিছুমান অসুবিধাৰো সন্মুখীন হ'ব লগা হয় কেতিয়াবা কেতিয়াবা হাঁহ কুকুৰা পুহিলে আমাৰ খৰচখিনি এনেকুৱা হয় ধৰক আমি হাঁহ কুকুৰা এতিয়া সময়ত খাবলৈ দিব লাগে খাওঁ আৰু খা খোৱা যোগানটো ধৰিলেহে ধৰক প্ৰত্যেকটো বস্তু লহপহকৈ বাঢ়ি আহিব এতিয়া ত' হাঁহ কুকুৰা এতিয়া ঘৰতে আমাৰ ধান চাউলৰ অভাৱ নহ'লে মানে ঘৰৰে ধান চাউল আমি খুৱাব পাৰোঁ আৰু হাঁহ তুঁহ খুৱাব পাৰোঁ কেতিয়াবা ধৰক বতৰৰ সমস্যাৰ কাৰণে সুবিধা অসুবিধাবোৰ চাইকেনে কেতিয়াবা আমি দোকানৰ পৰা কিনি অনা দানাবোৰো খুৱাবলগীয়া হয় আৰু ব্যৱসায়ত যেতিয়া কৰিবলৈ লোৱা হয় তেতিয়া আমি হাঁহ কুকুৰাক আমি সময়মতে ধৰক প্ৰতিষেবোৰো দিব লগা হয় আৰু প্ৰতিপালন যথেষ্ট কৰিবলগা হয় ঠাণ্ডাৰ ছিজনত গৰম ছিজনত তেনেকুৱাকেৈ ত' অসুবিধাও হয় কিন্তু সেইবুলিয়ে আমি পিছ পৰি নাথাকোঁ কাৰণ কেলৈ আমি অসুবিধাৰ মাজতে সুবিধাবোৰ আমি নিজে নিজে চাই লওঁ কাৰণ কেলৈ আমাৰ ঘৰতে যদি আমি হাঁহ কুকুৰা পালন কৰোঁ তেতিয়া লাভো হয় ধৰক এতিয়া সৰহকৈ কুকুৰা হাঁহ পুহিলে আমি কি হয় বজাৰলৈ উলিয়াই দিব পাৰোঁ ঘৰতে আহি কেতিয়াবা বেপাৰী কিছুমানে লৈ যায়হি ধৰক পাইকাৰী হিচাপত কিছুমান আমি নিজে এটা দুটাকৈও তেনেকৈ ঘৰৰ পৰা উলিয়াই দিয়া হয় আৰু কণী আমাক হাঁহ কুকুৰা পুহিলে মানে কণীৰ কাৰণেই আমি যথেষ্ট লাভৱান হ'ব পাৰোঁ কণী কণী বিক্ৰী কৰি হওক বা এতিয়া আমি নিজে ঘৰত খাবৰ কাৰণেও কণী এতিয়া দোকানৰ পৰা অনাতকৈ আমি ঘৰতে ধৰক হাঁহ বা কুকুৰাৰ কণীটো আমি পাওঁ সহজে ত' সেইটো কাৰণেও আমাৰ লাভ হয় এতিয়া কণী এতিয়া হাঁহ কুকুৰা কণীবোৰ এতিয়া ধৰক আমি বজাৰত কুকুৰা বিক্ৰী কৰিও পাওঁ কণীও বিক্ৰী কৰিব পাৰোঁ ত' সেইটো কাৰণে হাঁহ কুকুৰাৰ কাৰণে আমাৰ সুবিধা হয় বুলি কেনে ভাবোঁ কিন্তু অসুবিধাখিনি আৰু থাকেই সবতে অসুবিধাখিনি এনেকুৱা হয় ধৰক ধৰ সময়মতে সেই খোৱা বোৱাবোৰ আৰু প্ৰতিপালন কৰিবলগীয়া হয় এডোখৰ জেগা ঠাই লাগে ধৰক জেগা লাগে হাঁহ কুকুৰাৰ কাৰণে এটা গঁৰালৰ কাৰণে ত' সেইখিনিয়ে আমাৰ অসু সমস্যা হয় ধৰক এটা চৰিবৰ কাৰণে ধৰক পানীৰ কাৰণে হাঁহৰ কাৰণে ধৰক পানী পানী পুখুৰীৰ তেনেকৈ প্ৰয়োজন হয় পানী হাঁহকতো পানী লাগেই তেনেকুৱা আৰু ত' সুবিধা সেইখিনিয়ে আৰু ধৰক যদি ওচৰত হেৰি দোকান থাকে তেনেকৈ কাটি বা নিজৰ দোকান যদি থকা হয় আবেলি সময়ত ধৰক ঘৰৰে হাঁহ কুকুৰা কাটি কেনে বিক্ৰী কৰিবও পাৰি পাইকাৰী হিচাপেও বিক্ৰী কৰিব পাৰি ঘৰতে কণী এতিয়া বিক্ৰী কৰিব পাৰি নিজে ল'ৰা ছোৱালীক খাব দিবলৈও পাৰি